হেল্ল' অঁ মই উৰ্মিমালা বৰুৱা হয় গোহাঁই দোকানত লাগিছেনে অঁ সেইদিনাখন মই তিনি দিনমান হৈছে আপোনালোকৰ দোকানৰ পৰা ফ্লাস্ক এটা আনিছিলোঁ মিল্টনৰ মই মানে বস্তুটো অলপ বেয়া আহিলে বস্তুটো সেইদিনাখন মই আনিছিলোঁ যে মিল্টনৰ এক লিটাৰ ফ্লাস্ক এটা মনত আছেনে আপোনাৰ অঁ অঁ মানে ফ্লাক্সটো বেছি দেৰি পানী গৰম হৈ নেথাকে আকৌ ইমান বেয়া বস্তু দি কেনে আপোনালোকে নাই ভৰোৱা ঠাণ্ডা পানী ইউজ কৰাই নাই গৰম পানীয়ে দিয়েই ভৰাওঁতে বেছি দেৰি এঘণ্টামান গৰম হৈ থাকে কি নেথাকে তেনেকুৱা অঁ আধা ঘণ্টামান ভিতৰতে ঠাণ্ডা হৈ যায় আকৌ অঁ চাই দিব কিন্তু মোৰ সেইটো ঘূৰাই লাগিবই বেলেগ এটা লাগিব নহ'লে মোৰ পইচাটো ঘূৰাই দিব ইমান বেয়া বস্তু দিয়ে আকৌ আপোনালোকে অঁ অঁ ঠিক আছে